মই ঘৰত নাথকিলে গুৰিৰ মানুহক কৈ যাওঁ দে মোৰ এই শাক পাচলিখিনি এখানি খাব গৰুই ভালকৈ তুহুন চাবি মাজে মাজে পানী চানী দি যাওঁ শাক আৰু হেৰিবিলাক কৰি থৈ যাওঁ সাৰ চাৰ দি যাওঁ গৰু ছাগলে যাতে নাখায় বেৰা চেৰা দি থৈ গৈছোঁ তাহাকো কৈ যাওঁ গুৰি মানুহ বোলে চাবি দেই ইহাৰে মই নাথাকো অলপ দূৰত থাকিম তুহুন অলপমান চাবি এইখিনি নহ'লে খাই পেলাব ইমান কষ্ট হ'ব মোৰ কষ্টবিলাক সেই হ'বনা ইমান কষ্ট হয় জানে দেখোন কেনে কষ্ট হয় সেই কাৰণে মই তাহাক কৈ যাওঁ মাইহাৰে চাবি দেই লাগে তোহাকে সাঁজ এসাঁজ খোৱাম দে শাকেই খুৱাম মূলা ছটা দিম দে সেনেকৈ কৈ যাওঁ কবিও দিম দে তিহে তহোন চাবি আজিকালি মানুহবিলাকো জানেই দেখোন গৰু ছাগাল কেনেকৈ খুৱাব পাৰি হিংসাই সেই কাৰণে কৈ যাওঁ তাহাক তুহো চাবি হাৰে নহ'লে এইবিলাক কষ্টমখা এনে এনেই যাব সেইবিলাকে দিওঁ এই মানে লাভ হৈ আছেও মাটি কাম কৰি তেনেহেন কষ্ট কৰি কৰি কৰিছোঁ সেইবিলাক নিয়া নহয় সেই কাৰণে মই দূৰত গেলি তাহাক কৈ যাওঁ